আমাৰ সংস্কৃতিত বিয়া অনুষ্ঠানটো যথেষ্ট ডাঙৰকৈ পালন কৰা হয় ইয়াত একচ্যুৱেলি আমাৰ মাংগলিক দিশটোৰ ওপৰত বেছি গুৰুত্ব দিয়া হয় বিয়াবোৰ বিয়া সাধাৰণতে এদিনীয়া দুদিনীয়া বা তিনিদিনীয়াকৈ পালন কৰা হয় সৰ্বভাৰতীয় পৰ্যায়ত যেনেকৈ হালধি ৰচম বা মেহেন্দি ৰচম সেইদৰে পালন কৰা হয় আমাৰ ৰচম হিচাপে পালন কৰা নহয় বা পৰম্ সেই পৰম্পৰাটো গোটেই বিয়াখনৰ লগত সানমিহলি ধৰণে মানে পালন কৰ হয় প্ৰথম আমাৰ দৰা কইনাৰ ব্ৰতে বিধানে থাকিবলগীয়া এটা নিয়ম আছে সেই ব্ৰতে বিধানে যিখিনি নীতি নিয়ম পালন কৰিব লাগে সেইখিনি কৰা হয় প্ৰথম আমাৰ উপৰিপুৰুষক শ্ৰদ্ধা জনাই ন পুৰুষৰ শ্ৰাদ্ধ পতা হয় তাৰপিছতে বিয়াৰ কৰ্মভাগ আৰম্ভ হয় কইনাঘৰৰ বিয়াৰ হোৱাৰ লগে বিয়া বুলি ক'লে মই কইনাঘৰৰ বিয়াখনকে অকণমান ব্যাখ্যা কৰিছোঁ প্ৰথমতে দৰাঘৰৰ পৰা বৰযাত্ৰী আহে তাক প্ৰথম সেই দিনটোক কোৱা হয় জোৰোণৰ দিন যদি এদিনীয়া বিয়া হয় তেতিয়াহ'লে ৰাতিপুৱা ভাগত জোৰোণ আহে ৰাতিলৈ দৰা আহে বা দুদিনীয়া বিয়া হ'লে প্ৰথম দিনা জোৰোণ হয় পিছৰ দিনা মানে দৰা অহা এই বিয়াখন মূল বিয়াখন হয় আৰু আচলতে মূল বিয়া বুলি নহয় দুয়োটা দিনেই আমাৰ মূল এতিয়া প্ৰথম জোৰোণ আহে জোৰোণত যথেষ্ট সমাজখনৰ বয়োজ্যেষ্ঠ মানুহসকল ব্যক্তিসকল আহে বোৱাৰী বা তেনেকৈ মহিলাসকলৰ সংখ্যা বেছি হয় সিদিনা দৰাঘৰৰ পৰা অনা আ অলংকাৰ পিন্ধোৱা কাপোৰ কানি পিন্ধোৱা এনেধৰণৰ যিখিনি নীতি নিয়ম আছে সেইখিনি পালন কৰা হয় বহুতবিলাক নীতি নিয়মৰ মাজেদি সেই পৰম্পৰাবিলাক ৰক্ষা কৰা হয় পানী তোলা নিয়ম আছে তাত বা দৰা কই দৰাৰ মাকক যি বিয়নী বুলি কোৱা হয় সেই বিয়নী আদৰাৰো নিয়ম আছে সেই নিয়মসমূহ আৰু লগতে বৰযাত্ৰীক খুব শুশ্ শুশ্ৰূষা কৰা হয় খুব আদৰেৰে তেওঁলোকক আদৰ শুশ্ আদৰ যত্ন লোৱা হয় তেওঁলোকৰ সন্তুষ্টিৰ সকলো গুৰুত্ব দিয়া হয় ৰাতিলৈ অধিবাস বুলি এক নিয়ম আছে সেই অধিবাস পালন কৰা হয় অধিবাসৰ পিছত পিছদিনা আচল বিয়াখন হয় যদি দুদিনীয়া বিয়া হয় আৰু এদিনীয়া বিয়া হ'লে জোৰোণৰ মানুহ যোৱাৰ পাছতেই বাকী যিসকল অতিথি থাকে তেওঁলোক আহিব অতিথিসকলৰ আগমন ঘটে তেওঁলোকৰ আপ্যায়নৰ ব্যৱস্থা কৰা হয় আৰু ৰাতিলৈদৰা আহে দৰাৰ লগত সেইদৰে বৰযাত্ৰী আহে তেওঁলোকৰ আপ্যায়নৰ ব্যৱস্থা কৰা হয় দৰা আৰু দৰাৰ মূল ঘ ঘৰৰসকলক হোমৰ থলীলৈ নিয়া হয় আৰু তাত দৰা কইনাৰ বিবাহ সম্পন্ন কৰা হয় বৈদিক নিয়মৰ যোগেদি গতিকে সেইদৰে এখন বৰ সুন্দৰভাৱে আমাৰ বিয়াৰ অনুষ্ঠান পালন কৰা হয়

ভাৰতবৰ্ষৰ অন্যান্য অঞ্চলৰ তুলনাত আমাৰ অসমৰ সাজযোৰ বগা হয় বগা সাজ এযোৰ দিয়া হয় যাৰ বগা পাটকাপোৰ দিয়া হয় তাত গুণাৰ ফুলেৰে সৈতে খুব সুন্দৰ এযোৰ কাপোৰ গহীন কইনাগৰাকী বা দৰাজনকো খুব গহীন লাগে সেই সেই ৰঙেৰে সৈতে খুব এটা মাংগলিক আৰু মানে সাংস্কৃতিক এক ডাঙৰ অনুষ্ঠান বিবাহটো আমাৰ অসমীয়া সমাজত